এ এ আছোঁ আছোঁ বন্ধু এনেকৈয়ে আছোঁ ঘৰৰ পিনে ভালেই দিয়া এই বন্ধু কি কৰিবা আৰু কামে কামে এনেকেই লাগি আছোঁ

জানাইতো বিয়া বাৰু কৰোৱাৰ পিছত

অ মইও তাকে ভাবিছোঁ অ সোণাৰীগাঁৱত যে ছিলড্ৰেন পাৰ্কখন আছে ন' নাই নাই যোৱা নাই যোৱা নাই ল'ৰা ছোৱালীকেইটাই কৈহে আছে দেই গৰমৰ বন্ধ দিছে ন' তুমি ক'লা যদি ভালেই হ'ল অ গাড়ীত যাম গাড়ী কিন্তু গাড়ী ভাড়া কৰিব লাগিব নহয় এখন অ ভেন এখনে ভাড়া কৰিব পাৰি তেনেহ'লে এ আমাৰ এজন ইয়াৰে মানুহ এজন আছে কিন্তু

অ সেইটোৱে কৰিব পাৰি

সময়খিনি কটাব পাৰিম আমি মিনিমাম নটামান বজাত ওলাই যাম আৰু একেলগে যাম খোৱা বোৱাটো ক'ত কৰিবা অ অ সেনেকুৱাও কৰিব পাৰি কিবা কিবি লৈ চৰু খিনি লৈ গ'লে সেনেকৈ বনাই খাবও পাৰি দিয়ক দিয়ক